কালি চাৰ্ট এটা লৈছিলোঁ চাৰ্টটো বহুত ভাল চাৰ্টৰ ভাল প্ৰডাক্টটো বহুত ভাল আহিছে কাপোৰতে যেনেকুৱা বিচাৰিছে তেনেকুৱা আহিছে পিয়'ৰ কটনৰ কাপোৰৰ